অঁ কওকচোন অঁ হয় হয় কওক অঁ অঁ অঁ কি তাৰিখে বুলি ক'লে অঁ চৌবিছ অঁ ফেব্ৰুৱাৰীৰ চৌবিছ তাৰিখে নহয় জানো অঁ অঁ কি সময়টো

অঁ অঁ আ ঠিক আছে বাৰু মই চেষ্টা কৰিম বাৰ বজাৰ ভিতৰত পাবলৈ অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ অঁ ঠিক আছে ঠিক আছে বাৰু